হেল্ল'

অঁ মে'ম মোৰ মানে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা কৈছোঁ মই এছাইনমেণ্ট মই আহোমৰ বিষয়ে এছাইনমেণ্ট এটা দিছিল অঁ কৰিবলে অলপ প্ৰব্লেম পাইছোঁ সেইটো কাৰণে মানে অঁ সেইটো কাৰণে আপোনাৰ পৰা অলপ জানিবলে বিচাৰিছিলো আহোমৰ বিষয়ে অলপ ক'ব নি মে'ম হয় নি থ্যেংক ইউ মে'ম কৈ দিয়াৰ বাবে অঁ হয় নেকি মে'ম অঁ অলপ দেৰি ৰ'ব হা মে'ম নোট কৰি লৈছোঁ অঁ মে'ম ঠিক আছে হৈ গ'ল অঁ কওকচোন অঁ অঁ অঁ আৰু অলপ ক'ব নি মে'ম অঁ হয় নিকি অঁ অঁ থ্যেংক ইউ মে'ম